আপুনি বিস্মিতাৰ দেউতাক হয়নে অ মই এই জাতীয় বিদ্যালয়ৰ পৰা কৈছোঁ গগৈ গগৈ ছাৰ অ আপোনালোকৰ ছোৱালীজনী এই ফাৰ্ষ্ট ইউনিটৰ পৰীক্ষা হৈ গ'ল তাইৰ নম্বৰ এই ইউনিটৰ নম্বৰ গতিকে এখন মিটিং দিছোঁ গতিকে আপুনি অহা দেওবাৰলৈ আপুনি নহ'লে আপোনাৰ পৰিবাৰক উপস্থিত থাকিবলৈ অনুৰোধ কৰিছোঁ আপুনি আহিব আৰু দেই যোনগৰাকীয়েই পাৰে অ বাৰু হ'ব দিয়ক হ'ব